হাতেৰে চিলোৱা কাপোৰ আৰু বজাৰৰ ৰেডি মেট কাপোৰ সম্পূৰ্ণভাৱে পৃথক হয় কাৰণ হেণ্ড মেড বুলি কোৱা বস্তু এটা আছে নহয় গতিকে হেণ্ড মেড বুলি কোৱা বস্তুবোৰ যিবিলাক আমি হাতেৰে তৈয়াৰ কৰা বস্তুবিলাকৰ মূল্য বহুত বেছি হয় কাৰণ এটা মেচিনে বনোৱা এখন কাপোৰ হওক বা মেচিনে বনোৱা এটা বস্তু হওক তাতকৈ বহু পৰিমাণে মূল্য থাকে হাতেৰে বনোৱা বস্তুৰ কাৰণ হাতেৰে বনোৱা বস্তুটো সম্পূৰ্ণ এজন মানুহৰ কঞ্চেন্ত্ৰেট কৰিব মানুহে মন দি কাম কৰে গতিকে মানুহৰ বহুত পৰিশ্ৰম কৰি নিজ হাতেৰে নিজ ব্ৰেইন খটাই পেলাই কামটো কৰে গতিকে হাতেৰে বনোৱা বস্তুৰ মূল্য বহুত পৰিমাণে থাকে এতিয়া ভাবি লওক এতিয়া মেচিনেৰে বনোৱা এখন কাপোৰ বা মেচিনেৰে বনোৱা এটা চুৱেটাৰ মেচিনেৰে বনোৱা চুৱেটাৰতকৈ এজন পাৰদৰ্শিতা থকা এটা মানুহে যদি এটা যদি চুৱেটাৰ গুঠে ঊলেদি গুঠে সেই বস্তুটোৰ সঁচাকৈতো তাৰ মূল্য বহুত পৰিমাণে বেছি হ'ব ন কাৰণ সেই বস্তুটোৰ সেই মানুহজনে কিমান পৰিশ্ৰম কৰি কিমান চকু দি তাত কিমান নজৰ দি পেলাই সেই মানুহজনে বহুত কষ্ট কৰি পেলাই এটা ঊল গুঠা হয় ন গতিকে সেই কষ্টখিনিৰ মূল্যটো পাব লাগিব আৰু মেচিনে বনোৱা বস্তুটো কিমান মানুহক চকুতোৱে আকৰ্ষণ কৰে সেইটোও মই ক'ব নাযাওঁ বেয়া নহয় মেচিনে বনোৱা বস্তুটো কিন্তু যিবিলাক বস্তু যিবিলাক কাপোৰ মানুহে হাতেৰে বয় ভাবি লওক আপোনাৰ ক'ৰবাত শিপিনীয়ে তাঁতৰ শাল দি যিখন চাদৰ এয়া বয় বা মেখেলা বয় বা কিবা যিকোনো ধৰণৰ কাপোৰ গামোচা বয় সেই বস্তুখনৰ যিটো মূল্য আছে সেই গামোচাখনৰ বা সেই চাদৰখনৰ বা সেই মেখেলাখনৰ মূল্যৰ নিচিনা বস্তু হ'বও নোৱাৰে সেই মেচিনেৰে বনোৱা বস্তুবিলাক গতিকে তাৰ মূল্য দিবৰ কাৰণে তাৰ দামবিলাক বেছি হ'বই তাৰ গুৰুত্বটো বেছি হ'ব তাৰ যিটো আপোনাৰ চকুত লগা আকৰ্ষণটো বেছি হ'ব সেইবিলাক বস্তুৰ প্ৰতি আৰু মানুহবিলাকো সেইটো কাৰণে যিবিলাক হাতেৰে তৈয়াৰ কৰা বস্তুবিলাক বেছিকৈ বিচাৰে এতিয়া যদি আপোনাৰ ক'ৰবাত মেলা এখন পাতিছে ধৰক ক'ৰবাত বজাৰ হৈছে বজাৰত গৈছে সেই তেনেকুৱা জেগাত কি হয় আপোনাৰ হাতেৰে বনোৱা বস্তুবিলাক মানুহে বেছিকৈ চাই বেছিকৈ চকুত লাগে মানুহৰ আৰু বেছিকৈ আমি প্ৰথমতে গৈ মাইকী মানুহজনীয়ে প্ৰথমে ডাইৰেক্ট সোধে যে এই বস্তুবিলাক আপোনা আপোনালোকে ক'ৰপৰা বনাইছে যে এইবিলাক মানে হাতেৰে বনাইছে নে মানে আপোনালোকে নিজৰ ঘৰতে বনাইছে নে ঘৰত কোনোবা শিপিনী আছে নে ক'ৰবাত আপোনালোকে ক'ৰবাৰ ইণ্ডাষ্ট্ৰীৰপৰা আনিছে ক'ৰবাত গুদামৰপৰা বস্তুবিলাক আনিছে যদি কোৱা হয় দোকান এখনত যে এই বস্তুবিলাক ঘৰৰ হয় হেণ্ড মেড বস্তু হয় তেনেহ'লে সেই বস্তুখনৰ যিটো তাৰ মূল্যটোৱে বহুত বেলেগ হৈ যায় গতিকে সেইটোৱে পৃথক হয় হাতেৰে বনোৱা বস্তুবিলাক আৰু মানুহে সেইবোৰ কিনিবলৈ বহুতে ভাল পায়